দৌৰা কামটোৰপৰা এটা সু স্বাস্থ্য এটা সু শৰীৰ অৱলম্বিত হ'ব পাৰে এজন মানুহে দৌৰাৰ পিছত ৰিলেক্সেশ্যনৰ আপুনি দৌৰাৰ এজন এথলেটিকছে যেতিয়া দৌৰাৰ পিছত ৰেচ দিয়া হয় পপাৰ পপাৰ ৰেচ দিলে আপোনাৰ এটা ভাল টোপনি আহে চিন্তা ধৰণাবিলাক ভাল হয় দৌৰৰ পিছত আপুনি ৰেষ্টৰ বহুত জৰুৰী ৰেষ্ট দিবই লাগিব দৌৰৰ পিছত আৰু ৰেষ্টৰ কাৰণেই দৌৰ ইম্প্ৰুভ হ'ব পাৰে ৰেষ্টৰ ডায়েট ডায়েট ফ'ল' কৰিব লাগিব ডায়েটৰ পিছত ৰেষ্ট আহিব ৰেষ্টৰ পিছত আপোনাৰ আৰু বহুত তেনেকুৱা দায়িত্ব আহি পৰে এজন এথেলিকসে এটা চিডুলৰ মতে চলিব লাগে চিডুলটোৰ আপোনাৰ যেতিয়া কমপ্লিট হ'ব তেতিয়াহে আপোনাৰ প্ৰপাৰলি ট্ৰেইনিংটো কমপ্লিট হয়